দহ নবেম্বৰ দুহেজাৰ পাঁচ পাঁচ আগষ্ট দুহেজাৰ এক চাৰি মাৰ্চ দুহেজাৰ তিনি এক ডিচেম্বৰ দুহেজাৰ বাৰ তিনি জুলাই দুহেজাৰ একৈছ